মোৰ এজন লগৰ মানে বন্ধু আছিল তেতিয়া অলপ অলপ সৰু আছিলোঁ তেতিয়া মানে তেওঁৰ লগত মোৰ মানে মতবিৰোধ মানে তেনেকুৱা তেওঁৰ কথা মোৰ লগত নিমিলে মোৰো নিমিলে তেনেকুৱা তাৰপিছত পৰিস্থিতিটো মিলাবলৈ তেনেকুৱা একো কাজিয়া পেঁচাল বা তেনেকুৱা কৰা নাছিলোঁ মানে মিলা মেলিকৈ এডজাষ্ট কৰি লৈছিলোঁ আৰু সেইখিনিয়ে